হাঁ কও এই সেয়ে ভাবিছোঁ ৰ মই না চাদৰ মেখেলা কিবিছোঁ মানে কি হয় চাদৰ মেখলা তেখলা নিপিন্ধা ন ক্ৰীম কালাৰৰ লেহেংগা এযোৰা

অঁ কেনে হ'ল হয় কালাৰ কেনে ভাল লাগে না অঁ এটা কাম কৰিম কিজানি একফালে ঘড়ী পিন্ধিম আৰু একফালে শাখা পিন্ধিম মানে ব্ৰেচলেট পিন্ধিম বেছি নিপিন্ধো চুলি কেনে কৰিবি চুলি ষ্টাইল মই মেলিম মই মই ডাইৰেক্ট মেলিম নহ'লে খোপা বান্ধিম দে তে মই হে যাওঁ ৰ দোকানত যাওঁ ৰ মেক আপৰ যি পাওঁ কাজল চাজল আনিব লগা আছে দে